হেল্ল' অ দাদা মই যে আপোনাক ডেলিভাৰীটো দিছিলোঁ মানে ডেলিভাৰী কৰিবৰ কাৰণে মোৰ খাদ্যটো তো সেইটো আহোঁতে গৰম হৈ থাকিবনে মানে ঠাণ্ডা হ'লে অলপ প্ৰব্লেম হ'ব ন' তো গৰম কৰি ৰখাৰ কাৰণে ইনচুলেটেড বেগ বা টেমাৰ ভিতৰত আনিব পাৰিব নেকি মানে গৰমে গৰমে খালে ভালো লাগে দিয়কচোন অ টেমা এটাৰ ভিতৰত বা ইনচুলেটেড বেগ এটাৰ ভিতৰত বস্তুখিনি লৈ আহিব পেকেজিঙটো ভাল হ'লে গৰমে থাকিব চাগৈ অ ঠাণ্ডাতো নহয় ন' আচ্ছা ঠিক আছে বাৰু